আছে আছে অ সৰু সূতা নহয় অ সৰু সূতা হ'লে সৰু ফুলৰ হ'লে পাঁচ পাঁচশ দামৰ আছে এহেজাৰো আছে ফুলৰ লৈ দাম আৰু যদি ডাঙৰ অ ডাঙৰ ফুলৰ যদি লয় তেতিয়াহ'লে

অ নহ'লে সৰু সূতা নাপাব অ নাপাব সূতা ডাঙৰ ফুলৰ হ'ব পাত সূতাই বোৱা আছে দৰা বৰণৰ মাজত বুটা আছে আৰু দুই মাথাই ফুল আছে এ তেনেকুৱাই পাব দামটো দামটো পঁচিছশ অলপ অলপ ফুলকেইটা যদি ডাঙৰ ডাঙৰ হয় তেতিয়া দুই মাথাই যদি ফুল ডাঙৰ ডাঙৰ হয় তেতিয়া পঁচিছশত বিক্ৰী কৰি আছোঁ যদি সৰু হয় তেতিয়াহ'লে দুই হাজাৰ এনেকৈ এ কেনেকুৱা লাগে বা অ অ হয় নাই নাই কম ল'লে আমাৰ নোপোচায় নহয় মানে সূতা দাম বহুত হ'লে এতিয়া বোৱা বোৱনীও খৰচ আছে আৰু এইফালে অ সেই মানে আমি সেইটো কাৰণে অলপ কমত দিব নোৱাৰিম আৰু অ যদি তাৰপৰা ল'ব পাৰে লওক তাৰপৰাই লওক নহ'লে অ আমাৰ পৰা ভাল লাগিলে মানে কৈছোঁৱে আৰু দামতো আৰু যদি নাই নোৱাৰিম